খেতি কৰা দিন কেইটা একদম ৰাতিপুৱাই কাহিলি পুৱাতে উঠো আৰু উঠি গা পা ধুই পথাৰত যাবৰ কাৰণে আৰু ভাত চাতবিলাক খায় লওঁ সোনকালে ভাত খাওঁ ঘৰৰ বাকীবোৰ মানুহেও ভাত খাবলে সোনকালে ভাত খাই গা পা ধুই আজৰি হৈ লয় যাতে দিনটো পথাৰত থাকিব পাৰোঁ আৰু পথাৰত নিজক মানে ব্যস্ত ৰাখিবৰ কাৰণে দেউতাহঁতে ৰেডিঅ' লৈ যায় আমি বৰ্তমান আধুনিক যুগৰ যিহেতু প্ৰজন্ম আমি ম'বাইল লৈ যাওঁ গান বজাওঁ বা ইজনে সিজনে পথাৰত কিবা কিবি কথা কৈ কথাৰ মহলা মাৰি ফুৰোঁ তেনেকেই কাম কৰোঁ আৰু টেঙা কাটো পথাৰত টেঙা খাওঁ আৰু গীত বুলি ক'লে লোকগীতটো গোৱা যায় আৰু মন প্ৰচণ্ডৰ আইনাম বিয়ানাম এইবিলাকো গোৱা যায় সেয়াই আৰু আমি এনেকেই ইজনে সিজনক মানে জ'কাই বা তেনেকে খেল ধেমালিৰ মাজেৰে পথাৰৰ কামখিনি নিয়াৰিকৈ কৰি সন্ধ্যা সময়ত ঘৰলে ঘূৰি আহোঁ